ঘৰত ৰন্ধা বঢ়া কৰোঁতে আমি এল পি জি ব্যৱহাৰ কৰাই দেখা যায় আৰু আমি হয়তো আটাইখিনি মানুহে এল পি জি ব্যৱহাৰ কৰোঁ আৰু তাৰ বাবেই আমি বহুখিনি সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ এল পি জিয়ে আমাক বহু ক্ষেত্ৰত বিপদত পেলাবও পাৰে কাৰণ এল পি জি চিলিণ্ডাৰ আমি বহু ক্ষেত্ৰত জ্বলি উঠাও দেখা পাওঁ যদি গেছ গেছ লিক হয় আৰু সেয়েহে আমি আচলতে পাকঘৰত এখন খিৰিকী ৰাখিবই লাগে আৰু খিৰিকীও লগতে এখন ভেন্টিলেছনো লাগিব লাগে ৰাখিব লাগে যাতে আমাৰ পাকঘৰৰ বতাহখিনিও ওলাই যাওক আৰু ৰন্ধা বঢ়া কৰোঁতেও আমি সদায় খিৰিকীখন খুলি ৰাখিব লাগে আৰু ৰন্ধাৰ লগে লগে গেছটোও জ্বলোৱা আৰু ৰন্ধা হোৱাৰ লগে লগে গেছটো বন্ধ কৰা সেইটো আমি আমাৰ এটা অভ্যাসলৈ পৰিৱৰ্তন কৰিব লাগে যদি আমি ভুলতো গেছটো বন্ধ কৰিব পাহৰি যাওঁ তেতিয়া হয়তো বহুত ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে সেয়েহে গেছটো জ্বলোৱা বা বন্ধ কৰা সেইটো ক্ষেত্ৰত আমি বিশেষকৈ চকু দিব লাগে বা আমাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীবিলাকক গেছৰ ওচৰলৈ যাব দিব নালাগে বা ব্যৱহাৰ কৰিবও দিব নালাগে আৰু যদিও আমি ব্যৱহাৰ কৰিবও দিওঁ তেওঁলোকক আটাইখিনি সাৱধানতাও শিকাই দিব লাগে কাৰণ এল পি জিয়ে আমাক বিপদত পেলাবও পাৰে আৰু চিলিণ্ডাৰ জ্বলি উঠা আমি সঘনাই দেখিবলৈ পোৱা দেখা যায় আজিকালি আৰু চিলিণ্ডাৰবিলাক যাতে আমি ভালকৈ জ্বলোৱা বা বন্ধ কৰোঁ সেইটোৰ প্ৰতি আমি সদায় চকু ৰাখিব লাগে খিৰিকীখন ৰন্ধা বঢ়া কৰাৰ সময়ত আমি মেলি ৰাখিবই লাগে আৰু তাৰ উপৰিও আজিকালি পাকঘৰত চিমনী লগোৱা ব্যৱস্থা আমি দেখা পোৱা গৈছোঁ যাৰ ফলত আটাইখিনি গৰম বায়ু ওলাই যায় আৰু পাকঘৰৰ পৰিৱেশটোও ভালে থাকে তাৰ উপৰি পাকঘৰটো চাফ চিকুণ হৈ থাকে সেয়ে এই আমি এনেদৰেই চিলিণ্ডাৰটো চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব পাৰোঁ আৰু নিজক বচাব পাৰোঁ